হেল্ল' আছোঁ দিয়া এনে শুনাচোন আজিতো এনেই আছা তুমি হয় তাতকৈ আমি ওম ওলাই যাওঁ ব'লা আমি ছিলড্ৰেন পাৰ্কলৈ যাওঁ ব'লা আমাৰ ওচৰতে আছে অ খোলা থাকিবতো আৰু গৈ পেলায়ো ভাল লাগিব অ অ একো নাই তথাপিতো ওলাই যাওঁ ব'লা মনটোও ভাল লাগিব আৰু এতিয়া কি কাপোৰ পিন্ধিবা বুলি ভাবিছা

অ মই মই ভাবিছোঁ যে মানে আমি ধৰা ওলাই গ'লোঁ ওলাই গৈ আমি ধৰা দেবাহুতি যে তাইকো লগ ধৰোঁ আৰু লগ ধৰি পেলাই একেলগে আ তাতে যাওঁ আৰু তাতে খামগৈ আৰু অ আৰু সেই ছিলড্ৰেন পাৰ্কখনত সৰু সৰু ল'ৰা ছোৱালীৰ খেলা ধূলা সামগ্ৰীও আছে

অ আৰু বিভিন্ন ধৰণৰ এই ধৰা এই ছটামান বজাত ওলাম আৰু ন'

অ অ তাকে আৰু দেবাহুতিকো ফোনটো কৰোঁ কৰি পেলাই তাইকো লগ ধৰোঁ অ অ ঠিকে আছে দিয়া হ'ব দিয়া